মই মাছ ধৰাৰ সৰুৰ পৰা বৰ আছিল আৰু মোৰ মাছ ধৰাৰ যিখিনি মানে কাৰুকাৰ্য এইটো মই ককা মাৰ মানে দেউতা এই তেখেত প্ৰয়াত তেখেতৰ পৰা মই বহুত খিনিয়ে শিকিলোঁ মাছ কেনেকৈ ধৰিব লাগে মাছ কেনেকৈ মাৰিব লাগে জাল কেনেকৈ গুঠিব লাগে আৰু মাছ ধৰা যিগিলা মানে আমাৰ থলুৱা এই সা সৰঞ্জাম এইখিনি তাৰ মানে কেনেকৈ বনাব লাগে চেপা ঠুহা বা বা খালৈ বা জাকৈ আৰু আমি এনেই আমাৰ দৰঙীৰ মতে আমি খেওলি বুলি কওঁ আৰু কিছুমান জেগাত কয় আছাৰা গতিকে আৰু কিছুমানে কয় পঙী জাল বুলি যিখিনি আমি চাট্টনীয়া জাল বুলি কওঁ আৰু মই অৱশ্যে মাছ মাৰি খুব ভালপাওঁ আৰু মাছ ধৰাটো কৌশলটো আমিও জানো মাছ কেনেকৈ উঠাব পাৰি ধৰক কিছুমান জেগাত এনেকুৱাকৈ মাছ ধৰি ভাল লাগে আৰু আমি জাকৈ বা চাঙী দি ট্ৰেক্টৰৰ পিছে পিছেও ঘূৰি ফুৰোঁ তেনেকৈও ধৰোঁ বা ৰাতি টৰ্চ লৈ পথাৰত যাওঁ সেইটো আমি জোৰা চোৱা বুলি কওঁ এনে সেইটো এটা বেছি ইণ্টাৰেষ্ট কেৰাচিন তেলৰ মানে এই হেৰি বাঁহৰ চোঙাত ভৰাই লৈ সেনেকৈও আমি মাছ ধৰোঁ মাছ ধৰিবলৈ শিকোঁ তাৰ পিছত ধৰিবলৈ ভাল লাগে আৰু বস্তুবিলাক মাছ কেনেকুৱা আৰু মাছটো মাৰি আনি অকল গোটেই বহুত মাছ পালেও মানে শুকাই লওঁ শুকাই লৈ বহুত দিনলৈকে খাওঁ আৰু কিছুমান মানুহে হেৰি কৰে গুৰা খুন্দে মাছৰ শুকাই লৈ পেলাই গুৰা খুন্দি চুঙাত ভৰাই থয় চুঙাত ভৰাই থ'লে তাৰ মানে কচু বা অন্যান্য কিবা মানে আমাৰ বনৰ ঔষধিবোৰ নিচিনা গছ পাত আছে সেইগিলাকৰ লগতো আমি মানে মাছটো আমি হেৰি কৰি লওঁ আৰু মোক জ্যেষ্ঠসকলৰ লগত মাছ মাৰিব গৈছোঁ কিন্তু আমি আমাৰ নদী এটা আছে ওচৰতে ওচৰতে বন নদী এটা আছে তাতো আমি মাছ মাৰিছোঁ আৰু আমি সেই নদীটোত আছাৰা মাৰি লৈ আকৌ ডুবাও কুঁৰ আছে বহুত দ' দ' তাতো আমি মাছ মাৰোঁ বা তাতে বহুত মানুহ যায় মাছ মৰা পল' জাকৈ আছাৰা লৈ বা জোং যাঠিও লৈ যায় আকৌ ব'হাগ জেঠত মানে মাছবোৰ উজান উঠিলে আপোনাৰ জোং জোঙেদি মানে মাছবোৰ হানা যায় গতিকে সেনেকৈ আমি মাছ ধৰা কৌশলগিলাও আমি জ্যেষ্ঠসকলৰ পৰা শিকিছিলোঁ গতিকে এই এতিয়া মাছটো আমাৰ মানে প্ৰিয় আৰু ধৰাৰো এটা নিচা আছে আৰু বহুত ভাল লাগে আৰু মাছ ধৰি আৰু যেতিয়া মানে বহুত দূৰলৈ মাছ মাৰিব যাওঁ ৰাতি ঠিক তিনিমান বজাতে উঠো উঠি চাহ তাহ খাই মানে টালি টোপোলা বান্ধি খালৈ চালৈ লৈ একেবাৰে বহুত দূৰলৈ মাছ মাৰিব যাওঁ তাত এনেই বিশ পঁচিশজন ল'ৰা যাওঁ যাই তাতে আছাৰা মাৰোঁ আছাৰা মাৰি উঠি তাতে বহুত মাছ পাওঁ আৰু সেই অন্তত দুটা আঢ়ৈটালৈ আমি মাছ মাৰিয়ে থাকো আৰু সুখৰ কথা মানে গমেই নাপায় সেইকাৰণে আমি বহুত ভাল লাগে মাছ মাৰিব গতিকে আমি এতিয়ালৈ মাছ বহুত মাছ ধৰিছোঁ কিন্তু এতিয়া এতিয়াও বৰ্তমানলৈ মাছ ধৰিয়ে আছো আমি গতিকে আজি বৰহী বৰশী কিনো বৰশী বালেও মানে বহুত ডাঙৰ ডাঙৰ মাছ পায় শ'ল মাছ বা বৰালি আৰু গধূলি বৰশী জীয়া দেওঁ আমি বৰশীৰ চিপ লৈ মানে ডাঙৰ বৰশী দি চেঙেলী মাছ বা ভেকুলী এনেকুৱা জাতৰ মানে মাছ লৈ আমি নদীত যাওঁ আৰু দেৱা দিওঁ নদীতো দিওঁ দি পাইছোঁ নদীত দিলে বেছি ভাল লাগে আৰু ৰাতিটো মানে পোহৰ হৈ যায় আৰু মাছ ধৰোঁতে নদীত তাৰ পিছত আকৌ জোৰা চাওঁ মেটেকা দাঙো চাঙি দি মেটেকা দাঙি খৰালি মাহ মেটেকাত মানে মাছবোৰ সোমাই থাকে কাৱৈ মাগুৰ মাছ মাছ কুচিয়া আৰু কুচিয়া বৰশী বাইও ভাল লাগে মানে ৰাতিপুৱাই উঠি কিনকিনীয়া বৰষুণ দিলে কুচিয়া বৰশীটো বালে কুচিয়া মাছটো ধৰে সেনেকৈ আমি বহুত মাছেই ধৰিছোঁ আৰু এতিয়াও আমি মাছ ধৰা এই নিয়মটো আছে তাৰ পিছত কাৱৈ লাঙি জাল আছে এই পুঠি পুঠি লাঙি আছে কাৱৈ লাঙি আছে মানে বিভিন্ন ধৰণৰ জাল আছে সেইবোৰ ব্যৱহাৰ কৰোঁ সেইবোৰতো ভাল ভাল মাছ পায় আৰু মাছ মানে বহু ধৰণৰ মাৰোঁ আকৌ বা এই দুপৰীয়া যদি বেছি টিংটিংকৈ ৰ'দ দেই তেতিয়া আমি আছাৰাখন লৈ গ'লে নদীয়ে হওক বা খালেই হওক বা মানে গড় খাৱই হওক সেনেকুৱা জেগাতো হেৰি মাছ ধৰা যায় আৰু মাছ ধৰি মানে বহুত আনন্দ লাগে আৰু আৰু যেতিয়া ভাল মাছ পায় তেতিয়া বহুত আমি ইয়াৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ পাঁচ কিলোমিটাৰ দূৰলৈ আমি চাইকেল লৈ মাছ ধৰিব যাওঁ তাতে বিল আছে সেই বিলত যাই বহু মানুহ হয় আৰু মাছ ধৰাত মানে ভালে লাগে আৰু এটা উৎসৱ পৰিৱেশৰ নিচিনা হয় বহুত হেৰি হয়